বাৰিষা বৰষুণটো আমাৰ আমাৰ অঞ্চলত আমাৰ অঞ্চল বুলি ক'লে মৰাণ ডিব্ৰুগড় বা অসমত খুব ধুনীয়া বাৰিষা হয় বৰষুণ বৰ ধুনীয়া পৰিমাণৰ হয় অত্যাধিক যদি হয় তেতিয়া বাৰিষা মানে বানপানীৰ সৃষ্টি হৈ যায় বানপানীয়ে আমাৰ ক্ষয় ক্ষতি কৰে আপোনাৰ যিবোৰ নদী কাষৰীয়া অঞ্চল বানপানীয়ে তেখেতলোকক বহুত লোকচান কৰে ঘৰ বাৰী উটুৱাই নিয়ে পশুধন খেতি সব উটুৱাই মেলি ধ্বংস কৰে সেইবোৰ কিন্তু মই থকা মোৰ অঞ্চলটোত বানপানীৰ বিশেষ প্ৰভাৱ নাই ইয়াত বৰষুণ হয় যদিও আমাৰ নলাই নলাই বা নদীয়ে নদীয়ে টানি লৈ যায় বানপানীৰ সৃষ্টি নহয় কিন্তু সমস্ত আমাৰ অসমৰ বিষয়ে ক'বলৈ গ'লে বাৰিষা কিন্তু মানুহৰ ক্ষয় ক্ষতি হয় কিন্তু ক্ষয় ক্ষতি হ'লেও বাৰিষাটোতো দৰকাৰ আমাৰ বাৰিষা দৰকাৰ হয় আমাৰ যিবোৰ ওচন মাটি সেইবোৰক চাহ পেলাই থৈ যায় পলস হে পেলাই থৈ যায় চাহ কৰি থৈ যায় মাটিবোৰ আমাৰ পিছৰ বছৰ সেইবোৰ মাটিত খেতি কৰিবলৈ সুবিধা হয় প্ৰাকৃতিকভাৱে সাৰ সৃষ্টি হয় জৈৱিক সাৰ প্ৰস্তুত হয় সেইবোৰৰ পৰাই আচ্ছা কিন্তু যিবোৰ বাৰিষা মানে যিবোৰ অঞ্চলত বানপানী হয় তেওঁলোকৰ বহু খেতি হয় ঘৰ দুৱাৰ ভাঙে হে বাৰী শাক পাত নষ্ট গছ গছনি নষ্ট পথাৰৰ ধান ভঁৰালৰ ধান সকলো ধাহি মুহি হয় উঠুৱাই নিব নহ'লে পানীত বোৱাই নষ্ট কৰি পেলায় সেইখিনি ক্ষয় ক্ষতি হয় আৰু বিশেষকৈ যেতিয়া বাৰিষা ঋতুত বাৰিষা কালত নদীবোৰত পানী উভৈনদী হৈ যায় কেনেবাকৈ যদি কাষৰীয়া মথাউৰি ভাগিবলৈ হয় সেই তেতিয়া কিন্তু ওচৰ পাজৰ বহু গাঁও ধ্বংস হৈ যায় নদীৰ মথাউৰি ভাগিলে বুলি ক'লে সেই অঞ্চলত যিডোখৰত মথাউৰি ভাগিব তাৰ ওচৰ পাজৰে দছ বাৰখন গাঁও পানী প্লাবিত হৈ মানুহৰ ঘৰ দুৱাৰ একদম ৰাতিটোৰ ভিতৰতে বিনষ্ট কৰি পেলায় মই নিজে সেই অভিজ্ঞতা পোৱা নাই তথাপি দেখিছোঁ দেখি অনুভৱ কৰিব পাৰিছোঁ মানুহৰ ৰাতিটোৰ ভিতৰতে ঘৰ দুৱাৰ নোহোৱা হৈ যায় ওখ ওখ জেগা বিচাৰি মানুহবোৰ ঢাপলি মেলে মথাউৰিত থাকিবলগীয়া হয় নেশ্যনেল হাইৱেত থাকিবলগীয়া হয় ৰাস্তাই পদূলিয়ে থাকিবলগীয়া হয় চৰকাৰে ৰিলিফৰ ব্যৱস্থা কৰে বা উদ্ধাৰৰ ব্যৱস্থাটো কৰে কিন্তু ইমান তৎমহূৰ্তত কৰিব নোৱাৰে তথাপি আজিকালি আমাৰ চৰকাৰো অলপ এডভান্স হৈছে এডভান্স হৈছে অলপ আধুনিক টেকন'লজি বা আধুনিক পদ্ধতিৰে মানুহক উদ্ধাৰ কৰে বৰ বেছি ক্ষতি হ'বলৈ নিদিয়ে প্ৰাণ হানি হ'বলৈ নিদিয়ে উদ্ধাৰ কৰি মেলি যিমানখিনি মানুহক পাৰে উদ্ধাৰ কৰি কৰে আৰু আকৌ উদ্ধাৰ কৰা মানুহক কেম্পত মানে ৰিলিফ কেম্পত ৰাখি তাত আকৌ খাদ্য পাতি যোগান ধৰে চৰকাৰে যোগান ধৰাৰ উপৰিও আমাৰ সমাজৰ সামাজিক কাম কৰি ভাল পোৱা বহু মানুহ আছে সংগঠনবোৰ আছে সংগঠনবোৰেও ৰিলিফ দিয়েগৈ আকৌ ব্যক্তিগতভাৱে সামাজিক কাম কৰা মানুহেও ৰিলিফ দিয়েগৈ খাদ্য পাতিৰ পৰা আদি কৰি কাপোৰ কানিৰ পৰা আদি কৰি আৰু যিয়ে যেনেকা পাৰে সেই বানপীড়িত লোকসকলক সকাহ দিবলৈ চেষ্টা কৰে বানপীড়িত হোৱাৰ লগে লগে বেমাৰ আজাৰৰ পৰা আদি কৰি মানুহক সকলোখিনি ব্যৱস্থা কৰি দিবলগীয়া হয় বানপানী হৈ হোৱাটোতো হৈ গ'ল হৈ যোৱাৰ পিছতো যেতিয়া পানী শুকাই যায় তাৰপিছতে বেমাৰৰ পৰা প্ৰাদুৰ্ভাৱ হয় এই আপোনাৰ সেইখিনি সময়তো আকৌ আমাৰ সংগঠনবোৰে বা চৰকাৰে মেডিকেল কেম্প কৰি দৰৱ পাতি যোগান ধৰে মানুহক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব চেষ্টা কৰে সেইখিনিটো হয় বানপীড়িত অঞ্চলত দেই বানপানীৰ ফলত সেইখিনি বহু ক্ষয় ক্ষতি কৰে বানপানী হয় বিশেষকৈ আমাৰ পাহাৰ অঞ্চলবোৰৰ পৰা অৰুণাচলৰ পৰা নাগালেণ্ডৰ পৰা যিবোৰ পাহাৰ আছে পাহাৰত বানপান বানপানী হোৱাৰ ফলত আমাৰ পাহাৰৰ পৰা যিবোৰ নদী নামি আহিছে সেই নদীবোৰত ধাৰাসাৰ পানীৰ সৃষ্টি হৈ আমাৰ নামনি অসমলৈ অসমৰ নদীসমূহত বাগৰি দিয়ে অসমৰ নদীসমূহত যেতিয়া সেই পানীবোৰ বাগৰি দিয়েহি আকৌ অসমৰ নদীবোৰে পানীবোৰ ধৰি ৰাখিব নোৱাৰি কিনাৰৰ দাঁতি কাষলৈ ঠেলি দিয়ে তাৰ ফলত বানপানী হয় তেনেকৈ বানপানী হোৱা পৰিমাণটো বেছি আকৌ আমাৰ অসমত যি বৰষুণ হয় অসমৰ বৰষুণ হোৱাৰ ফলত পানী গোটেই নদ নদী খাল বিল নৈ ডুং এইবোৰ মানে সব ভৰ্তি হৈ যায় পানী ধৰি ৰাখিব নোৱাৰা হয় ফলত পানী এৰি দিয়ে বৰষুণৰ পানীৰ দ্বাৰাও বানপানীৰ সৃষ্টি হয় আকৌ নদীৰ পৰাও মথাউৰি ছিগি হওক বা অইন উভতনী নদীয়ে হওক এনেকৈও বানপানীৰ সৃষ্টি হয় ত' বানপানী হোৱা কাৰণ আমাৰ পাহাৰ অঞ্চলত যদি বৰষুণ হয় তেতিয়াও এটা কাৰণ আৰু আমাৰ ভৈয়ামত অধিক মাত্ৰত বৰষুণ হৈ থাকিলে তেতিয়াও বানপানী হয় বানপানী বিশেষকৈ কিছুমান ওখ ওখ জেগা আছে সেইবোৰ জেগাত চব জেগাতে বানপানীয়ে প্ৰভাৱ পেলাব নোৱাৰে কিন্তু যিবোৰ দ জেগা নদী কাষৰীয়া অঞ্চল সেইবোৰ জেগাতহে বেছি প্ৰভাৱ পেলায় মানুহৰ জনজীৱন বহুত জনজীৱনৰ জীৱন গাথাৰ বহুত কষ্ট সহ্য কৰিবলগীয়া হয় আৰু যে মানুহে সেই নদী কাষৰ অঞ্চলৰ বা বানপীড়িত প্লাবিত অঞ্চলৰ মানুহবোৰ এক প্ৰকাৰ অভ্যস্ত হৈ গৈছে বানপানীৰ লগত মোকামিলা কৰিব পৰা তেওঁলোকৰ মানসিক ক্ষমতা আহি পৰিছে আহি গৈছে ত' সেইফালৰ পৰা সিমান চিন্তা কৰিবলগীয়া নহয় তেওঁলোকে যিকোনো উপায়েৰে বানপানীৰ পৰা বছাৰ কৌশল অৱলম্বন কৰে বা তেওঁলোক অভ্যস্ত হৈ গৈছে প্ৰতি বছৰে বানপানী হয় বানপানী আহিলে কি কৰিব লাগে তেওঁলোকে জানে আমাৰ বিশেষকৈ প্ৰাণ হানি নহয় মানুহ মানুহৰ মৃত্যু সংখ্যা তেনেকৈ আমাৰ নাবাঢ়ে বা মানুহৰ মৃত্যু নহয় জন সম্পদ নষ্ট নহয় কিন্তু পশুধন বা আমাৰ শস্য এইবোৰ নষ্ট হয় আকৌ বানপানী হৈ যোৱাৰ পিছত নাই নাই বুলিও সেই বছৰটোত সেইবোৰ অঞ্চলত খেতি বাতি কৰিব নোৱাৰা হৈ যায় পানীয়ে আৱৰি ধৰি থাকে বা পলস পেলায় খুব ডাঠ কৰি পেলায় বালি পেলাই বালি পেলায় গোটেই বালিময় কৰি পেলায় আৰু বালিয়া জেগাত কোনো শস্য উৎপাদন নহয় সেইফালৰ পৰাও লোকচান হয় আমাৰ নৰ্থ ইষ্টখন অসমখন তেনেকুৱাই আৰু দ জেগাই হওক বা ওখ জেগাই হওক বাৰিষা কালত যিটো কালত বৰষুণ দিবই বৰষুণ দিলে বানপানী হ'বই খৰালিও ঠিক তেনেকৈ খৰালি সুন্দৰ খৰালি গছ গছনি পাহাৰ ভৈয়াম নদ নদী খৰালিত শুকাই যায় তেনেকৈ কাৰণ ঠাণ্ডা মৌচুমী ঋতু হওক বা ঠাণ্ডা ঋতু হওক ঠাণ্ডা ঋতু আহে কুঁৱলী পৰে ভাল লাগে সেইটো ঠিক তেনে বাৰিষা হওক খৰালি হওক সমপৰিমাণত চলি থাকে আমাৰ অসমত বাৰিষা এইবোৰ মানুহবোৰ অভ্যস্ত হৈ গৈছে সেইকাৰণে আমি ইমান চিন্তা কৰিবলগীয়া নাথাকে আমাৰ ব্ৰক্ষ্মপুত্ৰখনে অসমখনক বহু পৰিমাণে সহায় কৰি আছে উপকাৰ কৰি আছে বুলিয়ে ভাবোঁ যিবোৰ আমাৰ উপনদী উপনদী পানীৰ পৰিমাণ যেতিয়া অত্যাধিক হৈ যায় ব্ৰক্ষ্মপুত্ৰই সেই পানীবোৰ টানি লৈ যায় ব্ৰক্ষ্মপুত্ৰই টানি নি সাগৰত বংগোপসাগৰত পেলাই দিয়ে ব্ৰক্ষ্মপুত্ৰখনে পানীবোৰ টানি নিয়াৰ কাৰণে আমাৰ বাৰিষা কালত বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ পৰা বহুতখিনি উদ্ধাৰ কৰে

কিন্তু বানপানী হোৱাৰ উদ্দেশ্যটো হ'ল কি আমাৰ নদ নদী ধেৰ আছে আমাৰ অসমত নদ নদী উপনদী ধেৰ অসংখ্য তাৰ ফলত কি হয় কাষৰীয়া অঞ্চলবোৰ দ হৈ যায় দ হৈ যোৱাৰ পিছত পানী জমা হয় পানী জমা হৈ হৈ মানুহৰ বসতি প্ৰধান অঞ্চলত ক্ষতি সাধন কৰে সেই তেনেকুৱাকৈ আমাৰ ক্ষতি হয় আৰু বৰষুণৰ পৰিমাণ বৰ বিশেষ নহয় যদিও যেতিয়া নিদিয়ে বৰষুণ নিদিয়ে

একেৰাহে বৰষুণ দি থাকে তেতিয়াই বানপানী সৃষ্টি হয় বানপানীয়ে আমাক কু প্ৰভাৱ পেলায় কু প্ৰভাৱ যেনেকে পেলায় সু প্ৰভাৱো পৰে নপৰা বুলি নহয় কিন্তু কু প্ৰভাৱৰ পৰিমাণটো বেছি ক্ষয় ক্ষতিৰ পৰিমাণবোৰ বেছি হৈ যায় মানুহৰ ধন সম্পত্তি লোকচান হয় প্ৰগতিৰ দিশত পিছ পৰিবলগীয়া হয় ঘৰ দুৱাৰ হানি হয় চৰকাৰে ব্যৱস্থা লৈছে চৰকাৰে ব্যৱস্থা লৈছে যদিও ইমান এটা প্ৰাকৃতিক দুৰ্যোগক কণ্ট্ৰল কৰিব পৰা ক্ষমতাটো চৰকাৰৰ নাই কিন্তু বানপানী হৈ যোৱাৰ পিছত বা হ'লে মানুহক যিধৰণে উদ্ধাৰ কৰিব লাগে বা যেনেধৰণে সহায় সহযোগ কৰিব লাগে সেইখিনি বাৰু চৰকাৰে কৰে আমাৰ মৰাণডোখৰত বানপানী নহয় মৰাণত বানপানী নহয় বাৰিষা হয় বৰষুণ দিয়ে আমাৰ মৰাণখন যথেষ্ট ওখ জেগা ওখ জেগা হোৱাৰ কাৰণে মৰাণত বানপানী নহয় বানপানীৰ প্ৰভাৱ আমি সেইকাৰণে পোৱা নাই কিন্তু আমি যি দেখিছোঁ লখিমপুৰ ধেমাজি নগাঁও গোলাঘাট এইবোৰ জেগাত যথেষ্ট বানপানী হয় আমাৰ উজনি অসমত বুলি ক'লে মানে লখিমপুৰ আৰু ধেমাজিত বানপানী হয়েই প্ৰতি বছৰে কোনোবা বছৰ বহু ভয়ানকভাৱে অত্যাধিক বানপানী হয় কোনোবা বছৰ অলপীয়া হৈ থাকে নামনি ফালেও তেনেকৈ নগাঁৱত হয় নলবাৰীৰ ফালে হয় বৰপেটা ফালে হয় আপোনাৰ বঙাইগাঁৱৰ ফালে হয় বানপানী হয় বহুত জেগাতে হয় মানুহৰ হাৰাশাস্তি হাৰাশাস্তি হোৱাৰ উপৰিও ধন সম্পত্তি নষ্ট হয় বৰষুণৰ কথা আৰু কিনো ক'ম বৰষুণ নহ'লেওতো নহ'ব বৰষুণ হ'ব লাগিবই হ'লেও অত্যাধিক বৰষুণ হোৱাৰ ফলত বাৰিষা যি বানপানীৰ সৃষ্টি হয় তাৰ কাৰণে আমাৰ ক্ষতি হয় কিন্তু প্ৰকৃতিকটো আমি বা বাধা দি ৰাখিব নোৱাৰোঁ প্ৰকৃতিয়ে প্ৰকৃতিৰ কৰ্ম কৰিবই কিন্তু আমি মানৱ মানৱ জাতিয়ে মানুহে মানুহ হিচাপে প্ৰকৃতিৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ থিয় হ'ব পৰাটোৱে প্ৰকৃত মানুহ আৰু সেই প্ৰকৃতিৰ লগত প্ৰকৃতিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে এক প্ৰাচীন কালৰ পৰা মানুহে অহৰহ চেষ্টা কৰিয়ে আছে কৰি আহিছে কৰিব সেই অনুসৰি তেনেকৈ চলি আছে আৰু যেনে সমস্যা তেনে সমাধান হৈ আছে বানপানী সেনেকুৱাই আৰু বানপানীয়ে মোৰ জীৱনত আৰু বিশেষ প্ৰেভাৱ মোৰ জীৱনত পেলাব পৰা নাই যিহেতু মোৰ অঞ্চলত বানপানী নহয়